আমাৰ পৰিয়ালত ধৰ্ম আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰা লোক আছে আৰু মই নিজেই ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰোঁ আৰু ঈশ্বৰ আৰু ধৰ্মৰ ওপৰত বিশ্বাস নকৰোঁ কাৰণ কি আমাৰ গাঁৱে বা ধৰ্মৰ ওপৰত ক'লোঁ ধৰ্মৰ ওপৰত হ'লে আমাৰ গাঁৱে কোনো খেলৰ বা কোনো সমাজৰ বা আমুক কোনো হেৰিয়ৰ কোনো মিলা মিচা বা কোনো নীতি নিয়ম নাই কোনো হেৰি নাই আৰু মই ধৰ্মৰ ঈশ্বৰ এইটোৱে কাৰণেই বিশ্বাস নকৰোঁ কোনো বস্তু চিন্তা কৰি যিটো বস্তু মগা হয় যিটো বস্তু নেকি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলে সকলো বস্তু পোৱা যায় বুলি কয় সেইটো কাৰণে ঈশ্বৰৰ প্ৰাৰ্থনা কৰিয়ে যিকোনো বস্তু আৰাধনা কৰিলে ঈশ্বৰে সকলো মানুহৰপৰা পোৱা যায় বা কিবা কৰে কোৱাটো সফল হয় বুলি কয় কিন্তু মই এটা বস্তু বিচাৰি বহুত প্ৰাৰ্থনা কৰাৰ পিছতো কোনো সফলতা মই অনুভৱ নকৰিলোঁৱেই সেইকাৰণে মই ঈশ্বৰৰ ওপৰত কোনো মোৰ বিশ্বাস নাই বা অনুশোচনা নাই কোনো মই আজিলৈকে কোনো অনুশোচনা কৰি মই পাত্তা একো তথ্য নাপালোঁ সেইটোৱে কাৰণে মই ঈশ্বৰৰ কোনো ঈশ্বৰ যে আছে ঈশ্বৰ যে কোনো পৃথিৱীত যে আছে এইটোৱে বিচাৰ বিচাৰ কৰিবপৰা নাই মই আৰু মই ঈশ্বৰৰ ঈশ্বৰৰ ধৰ্ম কোনো কোনো সৎ বা হেৰি বিশ্বাসযোগ্য বুলি মই এইটো কাৰণ সেইটোৱে কাৰণে মই ভাবিব নোৱাৰোঁ আনকি মই বিচৰা বস্তু যদি ঈশ্বৰেই হয় ঈশ্বৰে যদি আছে ঈশ্বৰে যদি পৃথিৱীত ঈশ্বৰ নৰেশ্বৰেই ঈশ্বৰ বোলে ঈশ্বৰেই চব সংসাৰ ঈশ্বৰে সমস্ত জীৱক উদ্ধাৰ কৰে কিন্তু কোৱাতহে কয় কিন্তু কোনো ঈশ্বৰ বা ঈশ্বৰে দিয়া কোনো বস্তু নহয় কোনো ঈশ্বৰে দিয়া কোনো হেৰি নাই কাৰণ কি ঈশ্বৰে ঈশ্বৰ ঈশ্বৰ কৰি থাকিলে কোনো বস্তু খাব বা দিব বা কোনোবাই ল'ব কোনোবাই আনিব সেইটো নহয় কোনো কৰ্মই কৰ্ম কৰিলেহে ঈশ্বৰ পোৱা যায় কি অঁ কৰ্ম কৰিলেহে খাব পাব ঈশ্বৰ বুলি ক'লে কোনো বস্তু দি নিদিয়ে কোনো কাৰণত কোনো বস্তুৰ ঈশ্বৰ বুলি ক'লেই কোনো কাৰণত ঈশ্বৰে কোনো বস্তু মুহূৰ্ততে বা ঈশ্বৰে কোনো বস্তু ক'ৰবাৰপৰা কোনো বস্তু আপোনাৰ আগত অনুপস্থিত নহয় উপস্থিত নহয় কাৰণ কি ঈশ্বৰৰ বিশ্বাস কৰি যিকোনো বস্তু পোৱা নাযায় কাৰণ মোৰ নিজৰ ওপৰতে মই নিজেই মই নিজৰ ওপৰত নিজেই প্ৰমাণ পোৱা আছে যে ঈশ্বৰে যে কোনো সফলতাভাৱে কোনো কামত সৎ বা আগবঢ়াই আগৰণুৱা কৰি নিদিয়ে কাৰণ কি কিছু দিওঁ কি নিদিওঁকৈহে দিব আপোনাক দিলেও কোনো বস্তু মানে দিবই যে কোনো সঠিক নহয় ঈশ্বৰৰ ওচৰত এইটোৱেই কাৰণে বিশ্বাস কৰিব নোৱাৰি কাৰণ কি মানুহ মাত মানুহে ঈশ্বৰ ঈশ্বৰ বুলি চিঞৰি থাকিলেও কোনো ঈশ্বৰক ঈশ্বৰে আপোনাক দিব নাহে ঈশ্বৰক ক'লেও ঈশ্বৰৰ ওচৰত আপুনি যিমানেই ঈশ্বৰৰ নামঘৰ বা হেৰিলৈ নাযাওক ধৰ্ম বা কিবা নকৰক আপোনাক কোনো মানুহে আপোনাৰ ওচৰত বা কোনোবা আহি আপোনাক ঈশ্বৰৰ প্ৰদত্ব বা কিবা এটা আপোনাৰ ধৰ্মলৈ কোনোবাই কিবা হেৰি কৰি কোনেও একো আপোনাক পৰামৰ্শ দিব কোনেও নকৰে আপোনাৰ দিব কিন্তু আপোনাৰ ধৰ্মৰ নামত আপোনাক মানুহে লুটিবহে আকৌ কোনোবাই ক'ব ঈশ্বৰৰ ওচৰত আপোনাৰ ওচৰত আমুক শৰাই দিয়া শৰাই দিব যাওঁতে আপোনাক পইচা আপুনি শৰাই দিব গৈ আপুনি চব বস্তু দিয়াৰ পিছতো আপোনাৰ অৰ্চনী ল'ব অৰ্চনী আপোনাক বিচাৰিব পইচা বিচাৰিব গামোচা বিচাৰিব কিবা অৰ্চনী বন্ধনী কিবাকিবি ঢেৰ বস্তু বিচাৰে ঈশ্বৰ যদি আছে ঈশ্বৰক যদি আমি মানিবই লাগে ঈশ্বৰেনো ক'ৰপৰা আমাক বস্তুবোৰনো আমি নিদিয়াকেই দেখোন পাব পাৰোঁ ঈশ্বৰক মানিলে আপুনি ঈশ্বৰে চবৰ শ্ৰেষ্ঠ বুলি কৈছে ঈশ্বৰে চবৰ কে দিব পাৰে বুলি কয় কিন্তু শাস্ত্ৰই কৈছে ঈশ্বৰে নৰেশ্বৰেই ঈশ্বৰ নৰেশ্বৰেই ঈশ্বৰ নৰেই ঈশ্বৰ বুলি মই ভাবোঁ মই কাৰণ কি মানুহে নিজে কৰিলেহে নিজে খাব পাৰে আনে বা কোনোবাই দিব দিলে ই ওপৰৰপৰা বা তেওঁ দিছে সেই বুলি বোলে নহয় ঈশ্বৰ যদি আছেই প্ৰকৃততে ক'ত আছে ঈশ্বৰক মই বিচাৰি আজিলৈকে মই কোনো তথ্য বিচাৰি পোৱা নাই ঈশ্বৰ যে আছে ঈশ্বৰক আমি যিটো নেকি মনেৰে ভাৱ কৰোঁ সেইটো ভাবৰ মতে ঈশ্বৰকনো ক'ত কোনো জেগাত পোৱা নাযায় ঈশ্বৰে ঈশ্বৰ বুলি মানুহে কয়হে কথাষাৰ কিন্তু ঈশ্বৰ দেখা পোৱা মানুহৰ বা কোনোবা ব্যক্তি বা কোনোবা আছে জানো এই পৃথিৱীত যি নেকি ঈশ্বৰক বিশ্বাস কৰি মানে ঈশ্বৰক দেখা পায় মই আজিলৈকে মই তেনেকুৱা ঈশ্বৰৰ ওচৰত কোনোবা বা কোনোবাই দেখা বা কোনোবাই হেৰি কৰোঁ শুনা মানুহ মই দেখি পোৱা নাই আৰু মই সেইটো কাৰণে মই এটা কাৰণেই বিশ্বাস নকৰোঁ কাৰণ কি মই ইমান ঈশ্বৰক আচৰণ বৰ্ণনন কৰিও কোনো মই সফলতা নহ'লোঁ আজিলৈকে কোনো কামত মই আজিলৈকে অগ্ৰগতিয়ে হ'ব নোৱাৰিলোঁ কোনো বা এই মই কিবা এটা বহুত বিপদতো পৰিছোঁ এই বিপদত ঈশ্বৰক মই ইমান আৰাধনা কৰিলোঁ কিন্তু বিপদৰ ঈশ্বৰে মোক কোনো সৎ নিদিলে কাৰণ কি মই নিজৰ বাহুবলেহে মই নিজেই মই নিজৰ নিজেই কষ্ট কৰিহে মই নিজেই সফলতা অৰ্জন কৰিব পাৰিছোঁ ঈশ্বৰৰ ঈশ্বৰ বুলি মই ভাবিও কোনো কাৰণত মই ঈশ্বৰক মই ঈশ্বৰক মই তুষ্ট কৰিবপৰা নাই আমি মই ভবাত ঈশ্বৰ পৃথিৱীত আছে নাই কাৰণ আছে বুলি কয় মানুহে কিন্তু মই ভৱাত কি ঈশ্বৰ পৃথিৱীত নাই ঈশ্বৰত যদি আছেই এই ক'ত আছে ঈশ্বৰ ঈশ্বৰেনো কিমান পৃথিৱীৰ আমাকনো দিছে কি কি দিছে ঈশ্বৰে ঈশ্বৰৰ ওচৰত বস্তু পাব লগা বস্তু ঈশ্বৰে বোলে মনে ভাবিলেই বস্তু দিব ঈশ্বৰে মনে ভবা বস্তুৱে দিব পাৰে কিন্তু ঈশ্বৰ আমি চিন্তা কৰোঁহে কৰোঁ ঈশ্বৰৰ কিন্তু একো একো একোটিয়ে নাই ঈশ্বৰৰ যি নেকি ঈশ্বৰে হেৰিয়তে আছে মহাভাৰততে আছে ঈশ্বৰে বোলে চব জানে ঈশ্বৰে যদি চব জানেই ঈশ্বৰ যদি আছেই তেতিয়া মহাভাৰতখনৰ যুদ্ধ যদি যুদ্ধ নোহোৱাৰ আগতেই দেখোন কৃষ্ণই মহাভাৰতখন যুদ্ধ বন্ধ কৰিব পাৰি ঈশ্বৰ কৃষ্ণই ঈশ্বৰ নহয় জানো কৃষ্ণই দেখোন যুদ্ধখন যদি ঈশ্বৰ যদি সাক্ষাৎ আছেই যুদ্ধনো কেনেকৈ লাগিব পাৰিলে ঈশ্বৰ যদি আছেই বিশ্বাস যদি কৰিবই পাৰে মানুহে ঈশ্বৰনো ক'ত আছেনো ঈশ্বৰে যদি মহাভাৰতত যদি যুদ্ধখন যদি যুদ্ধ যদি হ'বই হ'ল তেতিয়া ঈশ্বৰনো ক'ত থাকিলেনো ঈশ্বৰ যে ঈশ্বৰৰ ওচৰতনো কিনো প্ৰমাণ থাকিলে ঈশ্বৰৰ যে আমাৰ যে এই যুদ্ধ যুদ্ধতে প্ৰমাণ পোৱা যায় গ'ল ঈশ্বৰ যেন আছেনে নাই মহাভাৰততে ঈশ্বৰ যেনিবা সকলোতে বিৰাজমান বুলি কৈছে তেন্তে দুৰ্গতি কেনেকৈ ঈশ্বৰে অ' হেৰিয়ে দুঃশাসনে বস্ত্ৰহৰণ কৰিব পাৰিলে ঈশ্বৰ যদি আছেই বস্ত্ৰহৰণ কৰা আগতেই যদি তেওঁ কিহৰ কিয় নোৱাৰিলে বা ঈশ্বৰৰ ওচৰ বন্ধ কৰিব তেনেকুৱা ক্ষেত্ৰতে সেইবোৰ ডাইৰেক্ট ডাইৰেক্ট প্ৰমাণেই আছে ঈশ্বৰৰ কোনো আছে নাইকিয়া নহয় আছে বুলি কয়হে মানুহে মানে মই বিশ্বাস নকৰোঁ এইটোৱে সেইটো এইবোৰেই ক'ৰবাত শাস্ত্ৰটো আছে দেখা পোৱা যায় কিছু কিছু মুহূৰ্তত মানুহে পঢ়ে কিন্তু নকয়হে নুবুজাইহে এইটো সেইটোৱে